অ হয় মই অনলাইনত এটা কুৰ্টি অৰ্ডাৰ কৰি আনিছিলোঁ মই যেতিয়া মানে কুৰ্টাটো অৰ্ডাৰ কৰি আনিছিলোঁ তেতিয়া মানে আপোনাৰ বিগ বিলিয়ন ডে' চলি আছিল ফ্লিপকাৰ্টত তাৰ পাছত কুৰ্তাটো এনেই চাব গেলি আপনাৰ দোকানত ধৰি লওক এক হাজাৰমান টকা পৰিলে হয় কিন্তু মই তিনিশ টকাতে পালোঁ কুৰ্টাটোৰ কালাৰ চালাৰ ভাল মানে মই ৰিভিউ চাইছিলোঁ ৰিভিউ আপোনাৰ ফৰ পইণ্ট ফাইভ আছিল ৰেটিংচ থাকলি ষ্টাৰ মানে ফৰ পইণ্ট ফাইভ আছিল কমেণ্টো ভাল ভাল আছিল মই সেইমতে চালোঁ আৰু মানে যিটো কালাৰ দিছিলোঁ মানে হুবহু সেইটো কালাৰেই আহিছিল মানে কোনো ভেজালেই নাই গতিকে মানে কুৰ্টাটো ভালেই পাইছোঁ মই পিন্ধি কেনে খুব কমফৰটেৱল মানে মোৰ মানে কুৰ্তাটো বেয়া পোৱাৰ একো প্ৰশ্নই নাই ভাল লাগিছে আৰু পিন্ধি কেনে তো কুৰ্টাটোৰ মানে বিভিন্ন মানে আপোনাৰ সেই আৰু অ'কেজনতো পিন্ধিব পাৰি আৰু কালাৰটো বঢ়িয়া মানে আপোনাৰ এনেই ধৰক মানে সচৰাচৰ যেনেহেন কালাৰ দেখিছোঁ আৰু ফটোত সেনেহেন কালাৰ আপোনাৰ অনলাইনত যিটো কালাৰ দিয়া থাকে সেই চেম কালাৰটো নাহেই মানে মই যিমান দেখিছোঁ কিন্তু সেইটোত মানে আপুনি ধুনীয়া মানে আহিছে আৰু